হেল্ল' মই হাঁহৰ বিষয়ে হাঁহ কুকুৰা বিষয়ে ক'বলৈ লৈছোঁ হাঁহ কুকুৰা ব্যৱসায় কৰি এই বহুতখিনি উপাৰ্জন কৰা হৈছে আজি বহু দিনৰপৰাই হাঁহ কুকুৰা ব্যৱসায় কৰি আছো হাঁহ কুকুৰা পুহি বহুতখিনি মোৰ লাভ হৈছে কিন্তু ঠাণ্ডা দিনত হাঁহ কুকুৰা অলপ হানি বিঘিনি হয় তাৰ বিষয়েও বহুতখিনি তথাপিও গাঁৱত মই বেলেগ পোৱালি নলওঁ ঘৰতে নিজে পোৱালি উলিয়াই হাঁহ কুকুৰা পোৱালি নিজেই মানে বহুতখিনি উমনি দি কণী পৰাই হাঁহো কুকুৰাও উমনি দি পোৱালি উলিয়াই বিছ দিনত কুকুৰা পোৱালি ওলায় কুকুৰা পোৱালি বিছ দিনত ওলোৱাৰ পাছত বহুতখিনি যত্ন কৰি পোৱালি এমাহৰলৈকে আধা কেজি খাব পৰা হয়গৈ আৰু এনেকুৱাতে বিকি মেলি মই বহুতখিনি ঘৰৰ কাৰণে ধৰি লওক ঘৰ চলিবলৈ অকণমান অসুবিধা সেনেকৈ হাঁহ কুকুৰা উপাৰ্জন কৰিয়েই বহুত পইচা পাতি লাভৱানো হওঁ কিছুমান কুকুৰা হাঁহ মৰি এই কুকুৰা বহুতেই বেমাৰ হোৱাত ঠাণ্ডা দিনতটো বহুতেই লোকচান হৈছে সেই লোকচান হৈছে যদিও তথাপিও মই দহ পঁচিছটা বিছটালৈকে মই হাঁহ কুকুৰা হওক বিক্ৰী কৰি বহুতখিনি লাভৱান হৈ আছো ঘৰৰ ল'ৰা ছোৱালীও পঢ়াইছোঁ ধৰি লওক এতিয়া হাঁহৰো হাঁহ পোৱালি উমনি দি পোৱালি নিজেই উলিয়াই হাঁহৰ উমনি দি পোৱালি উলিয়াই হাঁহ ধৰি লওক পুহি এতিয়া ঘৰতে সৰু সুৰা পানী দি এনেকৈয়ে পুখুৰী নাই নিজেই মানে অলপ পাইপৰ পানী দি হ'লেও হাঁহখিনি যত্ন কৰি মই বহুতখিনি উপাৰ্জন হৈ আছে এতিয়াও বহুতখিনি এতিয়া আগলৈও মই যেন ইমানখিনি বহুত বস্তুৰপৰাই ব্যৱহাৰ কৰিয়ে আছো লাভো হয় লোকচানো হয় তথাপিও মানে বহুতখিনি এই ব্যৱসায়ত মই আৰু আগবাঢ়ি যাব পাৰিম আশা কৰি আছো যিমানখিনি পাৰোঁ আগবাঢ়িয়ে যাম হাঁহ কুকুৰা পালনত বহুতখিনি ঘৰখনৰ কাৰণেও এই ঘৰৰ উপাৰ্জন নাইকিয়া মানুহ ধৰি লওক হাঁহ কুকুৰা বেছিয়ে বহুতখিনি পইচা পাতি উলিয়াই ঘৰ ল'ৰা ছোৱালীও স্কুলত দিয়া হৈছে স্কুলত দি পঢ়াই মেলি ধৰি লওক কেতিয়াবা কিতাপে কলমে দিওঁ ল'ৰা ছোৱালীক বহুতখিনি সহায় সহযোগ হৈছে হাঁহ কুকুৰা পুহি ধৰি লওক এতিয়া ঠাণ্ডা দিনত হাঁহ বহুতখিনি হাঁহতে অলপ লোকচান হ'ল তথাপিও মানে হাঁহ মই এতিয়া চল্লিছটা হাঁহ আছিলে তাৰ ভিতৰত এতিয়া বিছটামান বিক্ৰীও হ'ল এতিয়াও আছে পোন্ধৰ ষোল্লটামান এতিয়াও আছে বিক্ৰী কৰি আমি যিমানখিনি পাৰোঁ এতিয়াও বিহু ওচৰলৈকে যেন বহুতখিনি উপাৰ্জন কৰি ল'ৰা ছোৱালীক কিবা এটা দিবও পাৰোঁ স্কুলত দিয়া ল'ৰা ছোৱালীকো পইচা পাতি দি মানে তাৰ যিকোনো বস্তু লাগে বুলি ক'লে আজিকালি বহুতেই লাগে বহুতেই খৰচা আছে সেই উপাৰ্জনেই আমি বহুতখিনি হাঁহ কুকুৰা পুহিয়েই মই ঘৰখন প্ৰতিপাল কৰি আছো আগলৈও এইখিনি হাঁহ কুকুৰা পুহিয়েই মই কৰিয়ে যাম আগবাঢ়ি আহিছোঁ আকৌ ধৰি লওক যিমান বোৱা এতিয়া ধৰি লওক হাঁহ হাঁহৰ মানে খোৱা বোৱা যত্ন লৈ যিমানখিনি মানে উপাৰ্জন কৰি ভালকৈ হাঁহ কুকুৰা থ'লে বহুতখিনি এই লাভৱান ক'ব পাৰি হাঁহৰ ভিতৰত বহুত পইচা পাতি মানে লাভো হয় এটা হাঁহত আমি আজিকালি আমাৰ গাঁৱলীয়া জেগাত পাঁচশ ছশ তেনেধৰণে মানে বিক্ৰী কৰি বহুতখিনি লাভৱান হৈছোঁ কুকুৰাও আজিকালি বহুতেই দাম কুকুৰাও বহুতখিনি উপাৰ্জন কৰিছোঁ যিমান পাৰোঁ মানে হাঁহ কুকুৰা বিষয়ে মই যত্ন কৰিবলৈ আগলৈও পুহিবলৈও ল'বলৈও বহুতখিনি চেষ্টা কৰি আছো আৰু যিমান পাৰোঁ আগবাঢ়ি যাম এই ব্যৱসায়ত পৰালৈকে হাঁহ কুকৰা ভালকৈও থ'ব লাগে হাঁহ কুকৰা প্ৰতিপাল কৰা জেগাটো বতাহ বায়ু সুমোৱা ভালকৈ যত্ন কৰি থ'লে বহুতখিনি ভালে ঠাণ্ডা দিনত অলপ বেছি যত্ন কৰিব লাগে এতিয়া ঠাণ্ডা দিনত ধৰি লওক ঠাণ্ডা বতৰ পালে অলপ হাঁহ কুকুৰা হওক অকণমান পোৱালি হৈ থাকোঁতে মৰিয়ে যায় সেই এতিয়া হাঁহ কুকুৰাখিনি যদি ভালকৈ যত্ন প্ৰতিপাল কৰিব পাৰোঁ ঘৰখনৰ কাৰণেও বহুতখিনি লাভৱান হয় ঘৰখন মই আগবঢ়াই নিবও পাৰোঁ ঘৰত দুই এক পইচা ঘৰত মই নিজে উপাৰ্জন কৰি থ'বও পাৰোঁ ধৰি লওক ঘৰখন চলাবও পাৰোঁ খৰচা কৰি মেলি যিমান পাৰোঁ এই ব্যৱসায়তে মই আগৰপৰা কৰি আছো বহুত দিনৰপৰা কৰি আছো এই ব্যৱসায়ত মই আগবাঢ়ি আছো আৰু আগবাঢ়ি যাম এই পোৱালি এতিয়াও মানে আছে উমনি ধৰি লওক হাঁহৰ উমনি দিব হ'লে বিছদিন ত্ৰিছ দিন লাগি যায় সেইখিনি কণী হাঁহ কণী পাৰি উমনি লৈ পোৱালি উলিওৱাৰলৈকে ত্ৰিছ দিনৰ ভিতৰত মানে পোৱালি ত্ৰিছ বত্ৰিছ দিনত মানে পোৱালিখিনি ওলায় তাৰপৰা দহ পোন্ধৰ ষোল্ল দিন সেই ৰুমতে সুমোৱাই থৈ খোৱ বোৱা যত্ন কৰি তাৰ পাছত পোৱালি আকৌ পোন্ধৰ বিছ দিনৰ পাছত অলপ পানীত অকণ মেলিবও পাৰোঁ যতন কৰি খোৱাই বোৱাই যিমানখিনি পাৰিছোঁ কৰি আছে হাঁহৰ বিষয়ে মই ক'বলৈ যেনেকৈ হাঁহ কুকুৰা যিমান আছে এতিয়াও বহুতখিনি হাঁহ কুকুুৰাৰ কাৰণে চেষ্টা কৰি আছো হাঁহ বেছি বহুতখিনি পাইছোঁ মই বহুত লাভৱানো হৈছোঁ বহুত ল'বও পাৰিছোঁ নিজেও বহুতখিনি পইচা পাতি অসুবিধা হয় আমাৰ গাঁৱলীয়া মানুহ ইটো সিটো কৰোঁতে বহুতখিনি লাগে নিজৰ কাৰণো হৈছে ল'ৰ ছোৱালীকো দিব পাৰিছোঁ ঘৰতো কেতিয়াবা কিবা এটা ল'বলগীয়া হ'লে পাৰিছোঁ সেইকাৰণে কুকুৰা হাঁহেই আমাৰ বহুতখিনি যথেষ্ট ব্যৱসায়ত মই আগবাঢ়ি যাব পাৰিছোঁ এতিয়াও ধৰি লওক আৰু এতিয়া কুকুৰা আছে দহ বিছজনীমান বিছজনী কুকুৰা ধৰি লওক কণী পাৰি কণীও বিক্ৰী কৰা হৈছে পোৱালি আকৌ উমনিত বহি আছে এতিয়া আকৌ সেই পোৱালি উলিয়াই আকৌ ডাঙৰ কৰি লোৱালৈকে বহুতখিনি লাভৱান হ'ব লাভৱানত মই আগবঢ়ি যাব পাৰোঁ এই ব্যৱসায়তে মই সদায় ব্যস্ত থাকিম সদায় মানে কুকুৰা হাঁহৰ ব্যস্ততে মই আজি বহুদিনৰপৰাই আগবঢ়ি আহিছোঁ কুকুৰা হাঁহ পালন বাহিৰে মই আৰু বেলেগ একো নাই এই ব্যৱসায়তে বহুতখিনি আগলৈ গৈছোঁ বহুত উন্নতি কৰিছোঁ বহুতখিনি আগবাঢ়ি গৈছোঁ হাঁহ কুকুৰাই মোৰ বহুত প্ৰিয় মই হাঁহ কুকুৰা পুহিয়ে বহুত ভালপাওঁ হাঁহৰ পোৱালি কুকুৰা পোৱালি যেনেকৈ যত্ন ল'ব লাগে মই সেইখিনি গোটেইখিনি ভালদৰে প্ৰতিপালন কৰি হাঁহৰ বহুতখিনি খোৱাই বোৱাই হাঁহক কেনেকৈ দিবলৈ খোৱাই বা সকলোখিনি কৰি মেলি মই আগবাঢ়ি আছো আগবাঢ়ি যাম এতিয়াও কুকুৰা হাঁহ ধৰি লওক এতিয়া খাব পৰা হাঁহ এনেকৈ ডাঙৰ পাতিহাঁহ ঘৰতে থৈ ভালকৈ খোৱা বোৱা কৰি হাঁহ ৰাতিপুৱা গধূলি যতন কৰি খোৱা সময়ত খোৱা সময়ত চাফা কৰি ভালকৈ ব্যৱসায় কৰি আছো হাঁহ কুকুৰাই মোৰ বহুতখিনি যথেষ্ট হাঁহ কুকুৰা পালনতেই মই বহুত আগবাঢ়ি গৈছোঁ আগবাঢ়ি যাব পাৰিম সেইয়ে হাঁহৰ কুকুৰা ব্যৱসায়ত বহুত মানুহ কৰিব গ'লে বহুতেই মানে আগবাঢ়ি যাব পাৰিব ভালকৈ যতন ল'ব লাগিব কিছুমান হাঁহ কুকৰা কুকুৰাও বেছি বহুত হ'লেও বহুত অনিষ্ট হয় ঠাণ্ডা দিনতো এতিয়া হাঁহ বেমাৰত পৰে মৰি যায় তথাপিও মানে বহুতখিনি মই গাঁৱলীয়া দৰব পাতি ব্যৱহাৰ কৰিয়েই মই বহুতখিনি হাঁহ কুকুৰাৰ যত্ন কৰি ৰাখি থৈছোঁ আগলৈয়ো এনেকৈ বহুতখিনি কৰি মানে আগবাঢ়ি কৰি ব্যৱসায়তে ব্যৱসায়তে যথেষ্ট মই আগবাঢ়িব পাৰিছোঁ হাঁহৰ হাঁহৰ যদি ভালকৈ যতন কৰিবলৈ হ'লে আপোনাৰ এখন ঘৰ চলাই আপুনি ভালকৈ প্ৰতিপালন কৰি থ'লে নিজৰ ঘৰখন নিজৰ পৰিয়ালটো ভালকৈ আগবঢ়াই নিব পাৰে সেইয়ে আপোনালোকেও মইনো কি হেৰি কৰিম ইমানখিনি পাইছোঁ আগবাঢ়ি যাবলৈ ঘৰতো মানে এনেকৈ আনেও যেন এনেকৈ আগবাঢ়ি যাব পাৰে হাঁহ কুকুৰা ব্যৱসায় লৈ হাঁহ কুকুৰা ব্যৱসায়ত বহুতখিনি লাভৱানেই আছে লোকচান হ'লেও লাভ কৰিব পাৰি সেইয়ে মানে কুকুৰা কুকুৰা পোৱালি উলিয়াই আকৌ ডাঙৰ কৰি থোৱালৈকে বহুতখিনি যত্ন কৰি যিমান পাৰোঁ আৰু চাফা কৰি ৰাতিপুৱা গধূলি খোৱাই বোৱাই ৰাতিপুৱা দিওঁ গধূলি দুপৰীয়া দিওঁ আকৌ গধূলি সোমাব দিওঁ দি মেলি জেগা চফা কৰি হাঁহ কুকুৰা পানী ব্যৱহাৰ কৰিলে ভাল প্ৰতিফলেই পোৱা যায় সেইকাৰণে ভাবিছোঁ এই ব্যৱসায়তে মই যেন বহুতখিনি আগলেও আগবাঢ়ি যাব পাৰোঁ সেয়ে এতিয়া হাঁহৰ পইচা পাতি মোৰ এতিয়া বহুতখিনি হ'ল বছৰত হাঁহ বিক্ৰী কৰি মই দহ হেজাৰ টকা পাওঁৱেই লাভৰপৰা নিজেও খৰচা পাতি কৰিও দহ হেজাৰ টকা মোৰ লাভ হ'ল কুকুৰাও মানে বেছি ধৰি লওক বেছি নহ'লেও কুকুৰা কিছুমান কেতিয়াবা বৰ এনেকুৱা হেৰাই থাকে তেনেকুৱা ভিতৰতো মানে পাঁচ হেজাৰ ছহেজাৰ তেনেকুৱাও মোৰ লাভৱান হয়েই সেইটো কাৰণে বহুতখিনি আগবাঢ়ি যাব পাৰিছোঁ এতিয়া বহুত বহুত মানে হাঁহ কুকুৰা প্ৰতিপালতে মই আছো সদায় মই ব্যস্ত থাকি ভালো পাওঁ মই হাঁহ কুকুৰা ব্যৱসায়তেই মই আজি বহুত বছৰপৰাই হাঁহ কুকুৰা ব্যস্ততাতেই মানে মই সদায় থাকোঁ সদায় ভালপাওঁ মোৰ এতিয়াও হাঁহৰ কুকুৰাৰ লগত লাগিয়ে ফুৰিবলে ভালেই লাগে মই হাঁহ কুকুৰা ব্যৱসায়ত বহুত আগবাঢ়ি যাব পাৰোঁ ধৰি লওক বেপাৰী আহিলে ধৰি লওক কিবা আহিলে ঘৰতো খাই বৈ আলহী সদস্যবোৰে খাই মই দহ হেজাৰৰলৈকে হাঁহ কুকুৰা বেছি হাঁহ বেছি বহুতখিনি লাভৱান হৈছোঁ লাভ হ'বও আগলৈও মোৰ সেনেকৈ যেন ঘৰখন হেৰি হাঁহতো অলপ ভালকৈ থ'ব লাগিব ন যতন কৰি ধৰি লোৱা বিছটা হাঁহক খোৱাই বোৱাই জেগাটো মানে এতিয়া জেগাবোৰ অলপ চফা কৰি শুকান জেগাত থৈ ৰাতিপুৱা গধূলি এই ৰ'দ অলপ ৰ'দ পোৱা জেগা হ'লে চফা কৰে তলতো চফা কৰি সাৰি মেলি আকৌ বস্তা পাৰি শুকুৱাই তেনেধৰণৰ আৰু মানে বহুতখিনি যদি যতন কৰে কৰি ল'লে সেইখিনি মোৰ কাৰণে বহুতেই সুবিধা হৈছে মই বহুত পাইছোঁ বহুতখিনি কৰিব পাইছে হাঁহ কুকুৰা পালনতে বহুতখিনি আগবাঢ়ি গৈছে মই বহুত দিনৰে মানে বহুত দিনৰপৰাই মানে হাঁহ কুকুৰা প্ৰতিপালন কৰিয়ে আছো হাঁহ কুকুৰাতে মই ঘৰ চলাই ল'ৰা ছোৱালীক দি আজি কিবা কাপোৰ কানি লৈ মানে সকলোবোৰ হাঁহ কুকুৰাতে হাঁহ কুকুৰা উপাৰ্জনতেই মই বহুতখিনি আগবাঢ়ি গৈছোঁ সেই ব্যৱসায় মই কৰিয়ে থাকিম কৰিবই লাগিব হাঁহ কুকুৰা লাভৱান মই বহুত লাভৱান পাইছোঁ মই বেলেগ ব্যৱসায় কৰা নাই হাঁহ কুকুৰাই মোৰ ব্যৱসায় হাঁহ কুকুৰা ধৰি লওক ঘৰত ঘৰতে কেতিয়াবা আলহী যদি সেনেকৈ খাবলৈও হয় হাঁহ কুকুৰা বেচিবলৈও হয় ধৰি লওক আমাৰ এতিয়া ব্যৱসায় মানে ধৰি লওক ঘৰৰপৰাই লৈ গ'ল দুই এক পইচা সেনেকৈও ওলালে ঘৰতে ধান চাউল খোৱাই সেনেকৈয়ে হাঁহ কুকুৰাখিনি পালন কৰি মই বহুতেই আগবাঢ়ি গৈ আছো আগলৈয়ো যেন সেই হাঁহ কুকুৰা পুহি মই আগবাঢ়ি যাম হাঁহ কুকুৰাই মোক বহুতখিনি উপাৰ্জন মই হাঁহ কুকুৰা ব্যৱসায় কৰি বহুতেই ভালপাওঁ হাঁহ আমাৰ বিক্ৰী কৰিব যাব নালাগে ব্যৱসায় যদিও আমাৰ হাঁহ কুকুৰা ঘৰতেই বিক্ৰী হয় ঘৰৰপৰাই লৈ যায়হি হাঁহ হওক কুকুৰা হওক চব বিক্ৰী ঘৰৰপৰাই চব হাঁহ কুকুৰা বিক্ৰী হৈ যায় আমাৰ ঘৰৰপৰা হাঁহ আমি বিক্ৰীব কৰিবলৈ বা দিবলৈ যাব নালাগে হাঁহ আৰু কুকুৰা ঘৰত বিক্ৰী কৰিয়ে আমি বহুতখিনি লাভৱান হৈছোঁ খৰচাও আছে খৰচা নিজেও আমাৰ ঘৰত ধান চাউল তুঁহ গুৰি তেনেকুৱাবোৰ দি এই খোৱাই মেলি মানে হাঁহ কুকুৰাক যতন কৰি মই বহুতখিনি লাভৱান হৈছোঁ হাঁহ কুকুৰা পালনত বহুতখিনি উপাৰ্জন এতিয়াও আছে মোৰ হাঁহ কুকুৰা ব্যৱসায় কৰিয়েই আছো এই ব্যৱসায়ত সদায় মই প্ৰতিফলন হ'বও পাৰিম হৈছোঁ বহুতখিনি আগবাঢ়ি গৈছোঁ মোৰ এই ব্যৱসায় মই বহুত ভালপাওঁ এই ব্যৱসায়তে মই ব্যস্ত আছো এই এতিয়াও উমনি দিছোঁ ঠাণ্ডা দিনৰ মাঘমহীয়া উমনি পোৱালি ফাগুণ মানে ওলাই আকৌ এনেকৈ যতন কৰি হাঁহ কুকুৰা উমনিত বহি আছে বিছ দিনত কুকুৰা পোৱালি ওলাব ধৰি লওক হাঁহ ত্ৰিছ দিনত ওলাব হাঁহ উমনিত বহি আছে কুকুৰা উমনিত বহি আছে এতিয়া ঠাণ্ডা সময়টো গ'ল বুলিলে আকৌ ফাগুণ মানে হাঁহ কুকুৰা ওলাওতে মাঘৰ মাহটো একমাহ যদি উমনি লৈ দিয়ে মাঘ ফাগুণ মাহত ওলাই যাব সেই পোৱালি আকৌ ডাঙৰ কৰি আকৌ বিহু ওচৰৰলৈকে পাঁচ মাহ ছমাহত মই আকৌ কুকুৰা হাঁহ অলপ হ'লেও মানে বিক্ৰী কৰি বিহু আকৌ হেৰি হাঁহ কুকুৰা ব্যৱসায় কৰিলে বহুতখিনি লাভৱান হ'ব পাৰে হাঁহ পুহি আমাৰ বহুতেই লাভ কুকুৰা বহুতখিনি লাভৱানেই হৈ আছো কুকুৰা কণীও বিকা হয় হাঁহো বিকা হয়